আমি হাঁহ কুকুৰাক ডেইলি তেনেকে নিৰ্দিষ্টকে আমি ধাৰ্য কৰি দিয়া নহয় কেতিয়াবা কুকুৰাকটো ধৰক আমি ডেইলি দুই লিটাৰ অ কি অঁ দুই লিটাৰ পানী দিয়া হয় কুকুৰাৰ পৰিমাণৰ ওপৰত কথা পানী কিমান দিয়া হয় হাঁহ তেনেকে হাঁহক পানীৰ প্ৰয়োজনটো কি হয় দানাৰ লগতে একেলগতে পানী মিলাই দিয়া হয় তাৰপিছত হাঁহবোৰ চৰিবলৈ এনেকে মুকলি কৰি দিয়া হয় মুকলি জেগাত তেনেকে সিহঁতি নিজে চৰি মেলি হাঁহক বেছি পানীৰ প্ৰয়োজন কাৰণে সিহঁতে নিজেই পানীটো হেৰি কৰি লয় কুকুৰাক কিন্তু দানা দিওঁতে কুকুৰাক এক্সট্ৰাকে পানীও দি দিয়া হয় তো সেই পানীখিনিত আমি দুই লিটাৰ পানী দি দিওঁ কুকুৰা পৰিমাণ চায় কিমান কুকুৰা আছে ধৰক তেনেকুৱা কৰি কেনে কিন্তু হাঁহক আমি দানা কেতিয়াবা ঘৰুৱাভাৱে দানা দিয়া হয় তুঁহ দিয়া হয় কিবাকিবি ঘৰৰে কিবাকিবি সিজাই মেলি ধৰক কাচকল পচলা তেনেকুৱাবোৰ সিজাই কৰি তোঁহৰ লগত মিলাই মেলি ধানৰ লগত মিলাই মেলি দানা খুওৱা হয় তেনেকে পানীটো তাৰ লগতে মিলাই দিয়া হয় আৰু হাঁহ চৰিবৰ কাৰণে মুকলি কৰি দিয়াৰ কাৰণে পানীৰ পৰিমাণটো মই ইমানকে নাজানো ক'বলৈ কাৰণ কেলে মোৰ মই যিভাৱে পালন কৰিছোঁ তেনেকেই হাঁহৰ হেৰি কৰা হয় কুকুৰাখিনি কিন্তু মই ডেইলি দানা দিওঁ দানাৰ লগতে পানীও দিওঁ তো কুকুৰাৰ পৰিমাণ চাই কেনে কিমান কুকুৰা আছে তাৰ পৰিমাণতহে এনেইতো মই দুইলিটাৰ পানী দিওঁ ডেইলি কুকুৰাক ইমান পানীৰ প্ৰয়োজন নহয় কিন্তু